হয় মই ফুৰি ভাল পাওঁ যোৱা বছৰ আমি ওচৰৰ কেইজনমান লগ খাই আমি শিৱসাগৰ গৈছিলোঁ শিৱসাগৰ যাওঁতে আমি লগত কোনো খোৱাবস্তু নিয়া নাছিলোঁ তাৰবাবে আমি বহুত সমস্যা হৈছিলে প্ৰথম অৱস্থাত কিন্তু আমি প্ৰায় ইয়াৰপৰা যেতিয়া তেজপুৰ পালোঁগৈ আমাৰ চবৰে ভোক লাগিলে তেতিয়া আমি গোটেইকেইটাই মিলি তাত হোটেলত খোৱাৰ ব্যৱস্থা কৰিলোঁ আৰু তাৰপাছত আমি আকৌ ৰাওনা হ'লোঁ শিৱসাগৰলৈ তেতিয়া শিৱসাগৰত পাই আমি চবেই শিৱসাগৰত শিৱদৌল জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংঘৰ কাৰেংঘৰ তলাতল গোটেইখিনি চালোঁ তাৰপিছত তাত কিছুমান মিউজিয়াম আছিল আগৰ পৌৰাণিক বস্তু অলপ সজাই থোৱা আছিলে সেইখিনি চালোঁ তাৰপৰা আহি আমি প্ৰায় ন দহ মান বজাত আমি ঘৰ সোমাইছোঁহি তেতিয়া সেইটো গৈ আমাৰ খুব ভাল লাগিলে তাৰপিছত আৰু এটা মনত থকা এনেকে কথা আছে ফুৰিবলৈ যোৱা যোৱাবছৰ আমি মিংমাং গৈছিলোঁ মিংমাং মানে তাত গৈ তাত যাওঁতে আমি কোনো খোৱাবস্তু নিয়া নাছিলোঁ যেতিয়া আমি গৈ পাইছিলোঁগৈ খুব ভাল লাগিছিলে যেতিয়া আমি নৈৰ মাজে মাজে গৈ যেতিয়া মেইন সীতাজখলা বুলি জেগা এডোখৰ আছে তাত আমি গৈ পাইছিলোঁগৈ আমাৰ খুব ভোক লাগিছিলে তেতিয়া তাত কোনো মানে খোৱাবস্তু নাছিলে তাৰপৰা আমাৰ বহুত সমস্যা আছিলে কিন্তু তাত যেতিয়া চবেই গা চা ধুই মেলি আহিলোঁ তেতিয়া তাত মানে খুব ভাল লাগিলে তাৰপিছত আমি আহি পেলাই গোগামুখত চবেই খুব ভাত খালোঁ ভাত খাই পেলাই আমি আহি ঘৰ পালোঁহি ঘৰত সেইদিনা খুব গালিও খালোঁ দেৰি হোৱাৰ বাবে তাৰপাছত আমি এনেকে মনত থকাত আৰু বহুত ঠাই আছে যেনে আকৌ আমি গৈছিলোঁ এই আজি ছয়মাহমানৰ আগত শদিয়া গৈছিলোঁ শদিয়া যাওঁতে আমি প্ৰথম টিলিঙা মন্দিৰত সোমালোঁ তাৰপিছত শদিয়া দলং চালোঁ তেনেকে আমি বহুত ঠাই গৈছোঁ তাৰপাছত এইবছৰ আমি ভাবিছোঁ অৰুণাচলৰ জিৰ' মায়'দিয়া এইবিলাক চাম বুলি ভাবিছোঁ সেইখিনি চাই খুব ভাল লাগিব বুলি ভাবিছোঁ আৰু আৰু চবেই প্লেনিং কৰি আছোঁ পইচা পাতি কিছুমানৰ সমস্যা হৈছে সেইবোৰ আমি চবেই মিলাই মিলি যাম বুলি ভাবিছোঁ আৰু